অঁ আছো আছো তোমাৰ ভালনে বাকী এতিয়া এনেই সৰু সুৰাকে এটা বিজনেছ কৰি আছোঁ আৰু তোমাৰ কোৱাচোন কেনেকুৱা পিছে আবেলি লৈকে আবেলিলৈকে ঠিক আছে পাৰি দিয়া ওলাব অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে দিয়া কেইটামান বজাত যাবা আৰু

অঁ বহুত দিন ল'গো পোৱা নাই ঠিক আছে বাৰু তুমি কেইটামান বজাত ওলাবা তেতিয়াহ'লে ঠিক আছে দিয়া ঠিক আছে অঁ টাইমটো হৈ যাব বাৰু ঠিক আছে অঁ ঠিক আছে যাম বাৰু বাকী ঘৰৰ পিনে ভালে আছে ন আছে আছে আছে ঘৰৰ পিনে ভালেই দিয়া চব আহিবা আহিবা আহিবা ব্যৱসায় ইমানো ভাল নহয় মোটামুটি চলি আছে আৰু যেনে তেনে বাকী তুমি এতিয়া পিছে কৰি কি আছা আছে আছে দিয়া চব ঠিক আছে ভালে আছে ভালে আছে দিয়া

আৰু টাইম লাগিব মানে দিয়া ঠিক আছে গধূলিয়ে এটা কাম কৰিম গোটই দুটা লগ পাই ভালকৈ কথা পাতি ল'ম নহ'লে ঠিক আছে বাৰু দিয়া দিয়া অঁ